মই এবাৰ মেঘালয়ৰ পাহাৰীয়া অঞ্চললৈ মোৰ লগৰবোৰৰ লগত ফুৰিবলৈ গৈছিলোঁ এনেই জেগাবোৰ ঠিকেই তেনেবোৰ জেগাত অধিক ঠাণ্ডা হৈছিল আমাৰ ইয়াত গৰমৰ অতিমাত্ৰা গৰম কিন্তু সেই জেগাত অনবৰতে ঠাণ্ডা হৈ থাকে আৰু বৰষুণৰ বৰষুণৰ পৰিমাণ আমাৰ ইয়াতকৈ বেছি তাত আমি স্পৰ্টিং বা কোনো ধৰণৰ হাপ পেণ্ট লগাই থাকিব নোৱাৰি তাত গৰম কাপোৰ পিন্ধি থাকিব লগা হয় যাতায়ত ব্যৱস্থা সুচল তাৰ বাতাৱৰণ তেওঁ তাৰ বাতাৱৰণ বতৰ পৰিৱেশ বতাহ সকলো নিৰ্মল সকলো ভাল লগা আমাৰ ইয়াতকৈ তেনেবোৰ ঠাইত থাকি আমাৰ ভাল লাগিছিল আমি প্ৰায় এমাহ দিন ধৰি তাত আছিলোঁ লগৰবোৰৰ সৈতে বহুতো এনজয় কৰিছিলোঁ বহুতো নতুন নতুন মানুহৰ সৈতে চিনাকি হৈছিলোঁ তাত আমাৰ অসমীয়া ভাষাৰ খুব কমেই পৰিবহ প্ৰচলন বা কথা পতা হয় তাৰ বাতাৱৰণ বহুত ভাল লাগিছিল দৱৰবোৰ একেবাৰে ওচৰত থকাৰ দৰে লাগিছিল তাৰ মৃদু বতাহ বৰ ভাল বা ঠাণ্ডা বতাহ আমাৰ ইয়াৰ তাৰ যিটো জলবায়ু তাৰ জলবায়ুৰ সৈতে নিমিলে তাৰ জলবায়ু আমাৰ ইয়াতকৈ বহুত ঠাণ্ডা বহুত ভাল লগা আৰু তাৰ জলবায়ু মানুহৰ স্বাস্থ্যৰ বাবে অতি সুস্বাস্থ্যকৰ বা অতি ভাল আমাৰ ইয়াত অতিপাত গৰম কিন্তু তাত বহুত ঠাণ্ডা ঠাই হয় পাহাৰীয়া অঞ্চল বাবে তাৰ বাতাৱৰণ বা পৰিৱেশৰ যিটো সেউজীয়া পৰিৱেশ সেইটো বহুতো ভাল হয় বহুতো ধুনীয়া জেগা হয় তাত যাতায়াত ব্যৱস্থাৰ যোগাযোগ ব্যৱস্থা ভাল হয় ৰাস্তা পদূলিবোৰ ভাল হয় আমাৰ ইয়াতকৈ দোকান পোহাৰ বিভিন্ন ধৰণৰ হস্পিটেল বা বিভিন্ন ধৰণৰ স্কুল কলেজ সেইবোৰৰ সুবিধা আছে গাঁৱলীয়া সমাজতকৈ তাত তেনেবোৰ জেগাত তেনেবোৰ সুবিধাৰ সুচল হয় বিচাৰিলেই যোগাযোগৰ বাবে গাড়ী বা ওচৰতেই চিকিৎসালয় দোকান পোহাৰ আদি পোৱা যায়